হেল্ল' দাদা মই কাকজান ডেলিচিয়াছলৈ ফোন কৰিছিলোঁ দুটা বস্তু অৰ্ডাৰ কৰি থৈছোঁ মানে চিকেন চাওমিন আৰু ফ্ৰাইড ৰাইচ এতিয়ালৈকে পোৱাহি নাই তাত মোৰ এড্ৰেছটো উল্লেখ কৰি থোৱা আছিলে মানে এড্ৰেছটো হৈছে কাকজান ঢাৰিগাঁও দলঙৰ ওচৰলৈ কেলে ইমান দেৰি পোৱাহি নাই আৰু অৰ্ডাৰ কৰা মই এঘণ্টামান হ'ল সোনকালে পঠিয়াই দিব